অঁ ৰিম্পী বা অঁ কি কৰিছে হেল্ল' অঁ কি কৰিছে অঁ মই ভাবিছোঁ এইবাৰ দেৱাংগী পাৰ্কত ফুৰিব যাওঁ বুলি অঁ অঁ অহা দেওবাৰে যাম চাব হা ময়ূৰী যাব পপী যাব আৰু জয়া যাব আপুনি ওলাব হা আমি আমি মানে ফেমেলিটো সবে ফ্ৰক পিন্ধি যাম আপুনি ফ্ৰক পিন্ধিব পাৰিবনে অঁ অঁ আমি আমি গাড়ী এখন ৰিৰ্জাভ কৰি লৈ যাম মানে দিনটো তাতে থাকিম আৰু অঁ অঁ দেৱাংগী পাৰ্কতে খোৱাৰ ব্যৱস্থা আছে তাতে খাম তাতে ধুনীয়া ধুনীয়া বস্তু অঁ তাতে খাম দিয়ক অঁ আৰুদিনটো পৰিস্মিতা যাব ফিক্স পূৰা অঁ অঁ অঁ একো নাই গৰম দিন নহয় আৰু চাবও অঁ অঁ হ'ব হ'ব কথা নাই যদি এনেকুৱা প্ৰৱ্লেম হয় আমি অঁ

ঠিক আছে ঠিক আছে দিয়ক মই আপোনাক আকৌ কনটেক্ট কৰিম অঁ অঁ ঠিক আছে অঁ অঁ হ'ব ঠিক আছে হ'ব অঁ অঁ অঁ আকৌ ক'ল অঁ অঁ আকৌ ক'ল কৰিম মই আপোনাক অঁ অঁ অঁ অঁ